ৰাতিপুৱা চাৰে চাৰিটা বজাত শুৱাৰ পৰা উঠি গৰম পানী এগিলাচ খাই চাইকেলখন লৈ ফিল্ডলৈ আহোঁ ফিল্ডত আহি প্ৰথমতে নিজৰ শৰীৰটো গৰম কৰি ৱাৰ্ম আপখিনি কৰি যেনেকৈ জাম্পিং চাইকেলিং দীঘল জাঁপ এইখিনি কৰি মেলি ভৰিটো গৰম কৰি তাৰ পিছতে লং ৰাণিং সেইখিনি আৰম্ভ কৰোঁ আৰম্ভ কৰাৰ পিছত প্ৰায় বিছ মিনিট সময় দৌৰাৰ পিছত লাহে লাহে শৰীৰটো যেতিয়া গৰম হয় তাৰ পিছত ৰখি দিওঁ ৰাণিং কৰাৰ পিছতে তাৰ পিছত যেতিয়া গাটো অকণমান ৰেষ্ট পাওঁ তাৰ পিছত বাকীখিনি শৰীৰৰ যিখিনি প্ৰ'টিন আছে যিখিনি সদায় ফ'ল' কৰোঁ সেইখিনি আৰম্ভ কৰোঁ আকৌ ভৰিৰ এক্সাৰচাইছ কৰোঁ তাৰ পিছত পুছ আপ মাৰোঁ পুছ আপ মৰাৰ পিছত লং জাঁপ মাৰোঁ সেইখিনি মৰাৰ পিছত পুল আপ মাৰোঁ সেইখিনি মৰাৰ পিছত আকৌ নিজৰ বুকুৰ কাৰণে এক্সাৰচাইজখিনি কৰোঁ বুকুটোৰ যেতিয়া ডাঙৰ হ'বলৈ সেইখিনি এক্সাৰচাইজ কৰোঁ আৰু হাতৰ বিভিন্ন ধৰণৰ মাংসপেশীবোৰ খোল খাবলৈ পুছ আপ চীণ আপ এইখিনি বিভিন্ন ধৰণৰ এক্সেচাইজখিনি কৰোঁ আৰু শেষত লং ডিছটেঞ্চ ৰাণিঙৰ বাদেও এটা চৰ্ট ডিছটেঞ্চ হাণ্ড্ৰেড মিটাৰৰ এটা ৰেছ কমপ্লিট কৰি মোৰ দিনটোৰ সমাপ্তি কৰোঁ এক্সাচাইছৰ